হ'ব দাদা ইয়াতে ৰখাই দিয়ক অঁ আপোনাৰ কেছ হ'বনে মই পাঁচশ টকাটোহে দিব পাৰিম আপোনাক আপুনি মোক পইচা ঘূৰাই দিব লাগিব খুচৰা কৰি নাই নাই মোক এতিয়াই লাগিব পিছত ঘূৰাই দিলে কেনেকে হ'ব মোৰ এতিয়া দৰকাৰ আছে ন চক আপোনাৰ ওচৰত ওলাব গোটেই দিনটোচোন ভাড়াই মাৰি আছে আপুনি অঁ চক চক চক ভালদৰে চক ওলাব অঁ এতিয়া কেনেকে ওলালে হ'ব ঠিক আছে ধন্যবাদ